অ' বাইদেউ আপুনি কৈছিলে আপুনি আপোনাৰ হবীৰ বিষয়ে অলপমান জনাম বিশেষকৈ আপুনি কি কৰি ভাল পায় কেনেকুৱা কাম কৰি ভাল পায় সেইবিলাক অলপ আমাক বিতংভাৱে জনাব নেকি বাৰু হয় ছাৰ মোৰ হবী হৈছে তাঁত বোৱা তাঁত ববলৈ ভাল পাওঁ নিজেও তাঁত বওঁ আৰু আনকো শিকাই ভাল পাওঁ এতিয়ালৈকে বহুজনক শিকালোঁ তাঁত ববলৈ বহুতো সঁজুলি প্ৰয়োজন হয় টোলোঠা দুৰপতি মাকো চিৰি চিপকাঠি জখলা চাৰিটা বাঁহৰ খুটা বা কাঠৰ হ'ব লাগে সূতা মহুৰা ববিন বৰ চেৰেকী সৰু চেৰেকী মাজু চেৰেকী বও সূতা বও চুঙা বও শলিমাৰী যঁতৰ বহুৱা বা চকী নাচনী নাচনীৰ জৰী ৰছী মই নিজেই বোৱা সূতাবোৰৰ নাম পদ্মিনী সূতা পদ্মাৱতী সূতা ওৱান প্লাই সূতা টু প্লাই সূতা পকোৱা সূতা হাজাৰ পকোৱা দেউৰী পকোৱা আশী সূতা মাজু সূতা কেঁচা সূতা এইবোৰ আঠশ টকাত পোৱা যায় সূতা মূগা সূতা বিছ হেজাৰ কিলো টচ মূগা আঠ হেজাৰ বা বাৰ হেজাৰ ভিতৰত হয় পোৱা যায় পাট সূতা ন হেজাৰ ভিতৰত পোৱা যায় এড়ী সূতা আঠ হেজাৰ কিলো পোৱা যায় আমি খুচুৰা দোকানবোৰৰ পৰা কিনি আনো ফুলবচা গামোৱা উকা গামোচা গা ধোৱা গামোচা চেক চেক গামোচা ৰঙীন গামোচা কেচ বচা ৰিহা ফুল বচা ৰিহা চাদৰ উকা চাদৰ মূগা ৰিহা টচ ৰিহা চেলেং চাদৰ বৰচাদৰ ৰিবি গাচেং ষ্টল গেৰুৱা পঠালি মাফলাৰ ৰুমাল ধুনীয়া ধুনীয়াকৈ বোৱা মেখেলা চাদৰ চেক চেক মেখেলা চাদৰ মূগা মেখেলা চাদৰ টচ মূগা মেখেলা চাদৰ পদ্মিনী সূতাৰ মেখেলা চাদৰ এড়ী সূতাৰ মেখেলা চাদৰ নুনী সূতাৰ মেখেলা চাদৰ মিবু গালুক চোলা টঙালী গামোচা ব্লাউজ বৰ্ণালী পাটৰ মেখেলা চাদৰ চাদৰ ফুল বচা সূতাবোৰৰ নাম ডেম্চি সূতা ডলী সূতা এঙ্কৰ সূতা বহুৰূপী সূতা নেচা সূতা কাপোৰত লগোৱা ৰং মিলাই আমি ফুলবোৰ বাচোঁ ৰঙত ৰং মিলাই বচা হয় বৰ্তমান মই গুলপীয়া সূতা ৰঙৰ মেখেলা চাদৰ বৈ আছোঁ চাৰিযোৰা তাৰে দুযোৰ বিয়াৰ বাবে দুযোৰ বিকিবৰ বাবে বনাই আছোঁ